কচোন কোনে কৈছো বাৰু অঁ অঁ কোৱাচোন বাৰু কিবা দৰকাত ফোন কৰিলা হয় হয় ডিব্ৰুগড় ডিব্ৰুগড় ডিষ্ট্ৰিকৰ মৰাণত লাগিছে হয়নি অঁ কেতিয়ালে আহিবা

আৰু

অঁ আমাৰ ইয়াত চাব পৰা বুলি ডিব্ৰুগড় ডিষ্ট্ৰিকত আছে বাৰু নথকা নহয় ডিব্ৰুগড় ডিষ্ট্ৰিকত ডিব্ৰুগড় ডিষ্ট্ৰিকত এনেই তুমি কেইখন দলং আছে বগীবিল দলং আছে বগীবিল দলং আছে তাৰপিছতে এইফালে জগন্নাথ মন্দিৰ আছে তাত মানে সৰু ল'ৰা ছোৱালী খেলাব পৰা আৰু ঠাই আৰু তোমালোকে এনে কোন কোন আহিবা ফেমিলি নে অঁ আছে থাকিব পাৰিবা এনেই চিংগল আহিলে মানে খোৱা খোৱা মেলা পাবা আৰু থাকিব মানে হোটেলতো থাকিব পাৰিবা যদি মানুহৰ ঘৰতো থাকিম বুলি ভাবা হেৰি কৰি দিব পৰা হ'ব আৰু মানে এনে যোগাৰ কৰি দিব পৰা হ'ব আৰু থাকিম বুলি ভাবিলে ৰুম অঁ অঁ মানে তুমি কিমানটো ষ্টেণ্ডাৰ্ডত থাকিব বিচৰা ভাল ৰুম হ'লে অলপ দাম পৰিব হাজাৰ মানত আকৌ

ভাল ৰুম হ'লে মানে পাৰ ডেইলি কিমান হ'ব ডেইলি হাজাৰমানকে পালে মানে ভাল ৰুম পবা আৰু আৰু খোৱা বোৱাটো এক্সট্ৰা অলপ ভাল ৰুম ল'ম বুলি ক'লে হোটেল চোটেল খোৱাটো যোৱাটো তুমি অঁ তুমি যিমানটো হেৰিত খোৱা আৰু যিমানটো খৰচাত খোৱা সিমানটো সেইবিলাক অসুবিধা নহ'ব ভালে হ'ব এনে কোন কোন আহিবা তোমালোকে এনে ফেমিলি মানে কেইজন আহিবা অঁ আৰু ভাল ভাল মানে এনেই চাব পাৰি আৰু সেইটো আছে আছে জগন্নাথ মন্দিৰ পাৰিবা পাৰিবা চৰাইদেউ আছে আৰু এইফালে আছে হেৰি হেৰি শিৱসাগৰ হেৰি যাব পাৰিবা আকৌ শিৱসাগৰ ফাল যদি শিৱসাগৰ মন্দিৰ আছে ন আৰু জয়সাগৰ পুখুৰী সেইবিলাক পুৰণি কীৰ্তিচিহ্ন আছে আহোমৰ এই ৰংঘৰ কাৰেংঘৰ তলাতলঘৰ এইবিলাক চাব পাৰিবা তাত আকৌ হেৰি জেৰেঙা পথাৰ আছে এইবিলাক আছে শিৱ মন্দিৰ আছে জয়দৌল এনেই চাব লগা ঠাই আছে কিছুমান নথকা নহয় বাৰু ও কৰি দিব পাৰিম কৰি দিব পাৰিম বাৰু যদি ছিয়ৰ হয় অঁ অঁ যদি তুমি কনফাৰ্ম হোৱা নহয় তেতিয়া মই কথাবিলাক পাতি মেলি মানে হেৰি কৰি দিম আৰু আকৌ অকল থকা খোৱা নহ'ব নহয় আকৌ হেৰিও কৰিব লাগিব অহা যোৱা এইবিলাক তুমি যদি হেৰিকে লৈ লোৱা মানে গাড়ীত ভাড়া গাড়ী ঠিককৈ লোৱা নহয় তেতিয়া ভাল হ'ব সময়মতে চাবলে অ ঠিক আছে বাৰু অঁ ঠিক আছে কৰিবা অঁ

ঠিক আছে